মই মোৰ ককাদেউতাৰ পৰা শুনা আমাৰ অঞ্চলৰ এজন ব্যক্তি যিয়ে ইতিহাসত তেওঁৰ অৱদান আগবঢ়াই থৈ গৈছে তেওঁ হ'ল লাচিত বৰফুকন তেওঁ নৰিয়া দেহাৰে শৰাইঘাটৰ ৰণত মোগলক ৰুধিছিল সেই একে ৰাতিৰ ভিতৰতে তেখেতে গড় সাজি মোগলক ৰুধিবৰ বাবে প্ৰস্তুতি চলাইছিল আৰু তেখেতে এই ঘটনাটো ইমান চিৰিয়াচলি লৈ লৈছিল যে তেখেতে নিজৰ মোমায়েকক নিজৰ হেংদাঙেৰে কাটি ডিঙি টুকুৰ টুকুৰা টুকুৰ কৰি পেলাবলৈ তেখেতে সংকোচবোধ কৰা নাছিল আৰু যাৰ ফলস্বৰূপে মোগলক ৰুধিবলৈ আহোম আহোম সেনাই স সক্ষম হৈছিল কিন্তু দুখৰ বিষয় যে তেখেতে খুব কম বয়সতে তেখেত তেখেতৰ নৰিয়া দেহাৰ বাবে ইহ সংসাৰৰ পৰা বিদায় মাগিব লগা হয়